হেল্ল' অঁ কওকচোন

হয় হয়

হয় হয় অঁ হয় হয় অঁ নাই এই হ'ব ঠিক আছে আপুনি মোক অৱশ্যে এইবাৰৰ হাউলীৰ ৰাস মহোৎসৱটো গ'লেই গতিকে অহাবাৰটোৰ কাৰণে আপোনাৰ এই যাত্ৰাটো কৰিবৰ কাৰণে অসুবিধা হ'ব গতিকে তেতিয়া সেই সময়ত মই আপোনাক যোগাযোগ কৰিম ফোনত তেতিয়া মই গোটেই ব্যৱস্থাখিনি ইয়াতে এটা কৰিম যেনেকৈ আপোনাৰ সুবিধা হয় অৱশ্যে গুৱাহাটীৰ পৰা আহিব গ'লে আপোনাৰ মোটামুটি ডেৰশ কিলোমিটাৰমান হ'ব হাউলীলৈ গতিকে আপুনি আপুনি তেতিয়া আপোনাৰ পৰিয়াল লৈ আহে পৰিয়াল লৈ আহিব পাৰে নাইবা যদি আপুনি গ্ৰুপ লৈ আহে গ্ৰুপ লৈ আহিব পাৰে হয় হয়

অঁ ইয়াতে হয় হয় অঁ হয় হয় হ'ব আপুনি চিন্তা কৰিব নালাগে আপুনি একদম চিধা চিধি হাইৱেদি গুৱাহাটীৰ পৰা আহিব পাৰিব ডেৰশ কিলোমিটাৰ অতিক্ৰম কৰিলে আপুনি হাউলী পাই যাব আৰু এথেন আপুনি যি সময়ত আপুনি মোক যোগাযোগ কৰে সেই সময়ত মই তাতে আপনাক ৰিচিভ কৰাৰ কাৰণে ৰৈ থাকিম হয় হয় অঁ হাউলীততো ৰা ৰাস এতেন হয়ে তেতেনতো একদম লোকে লোকাৰণ্য হৈ পৰে আৰু মোটামুটি পোন্ধৰ দিনমান ধৰি এই ৰাস মহোৎসৱটো চলে